দাদা আপুনি যে মই অৰ্ডাৰ কৰা বস্তুবিলাক পঠিয়াইছে সেই বস্তুবিলাক ইমান বেয়া বস্তু দিছে কিয় পঁচি যোৱা আগ আগদিনাৰে বাহী হোৱা বস্তুবিলাক পঠাইছে দেখোন